অঁ অঁ হয় ক'ৰপৰা কৈছিলে বাৰু অঁ অঁ কওকচোন

অঁ মই কিতাপখন আনিছিলোঁ আনি পিনে হেৰি আকৌ পঢ়ি আছোঁ পঢ়ি শেষ হোৱা নাই যে কমপ্লিট হোৱা নাই সেইকাৰণে মানে তাৰমানে ঘূৰাই দিব পোৱা নাই এতিয়া হেৰি আকৌ মই কঢ়ি পঢ়ি কমপ্লেট হ'লে দিম বুলি ভাবি আছিলোঁ যদি হেৰি ফাইন বাঢ়ি দিব লাগে তেতিয়াহ'লে দিব লাগিব নহ্ লাইবেৰী খোলা থাকে নেকি এইকেইদিন অঁ ঠিক আছে হেৰিটো ফাইনেলটো অ কি হেৰিটো দিব লাগিব চাগে অঁ ঠিক আছে মই ফাইনটো দিম আকৌ হেৰি কিতাপখন তাৰমানে আকৌ হেৰি কৰি আনিবলে পাৰিম নহ্ অঁ মই অঁ তাকে মই হেৰি এতিয়া যদি কাইলৈ পৰহিলৈ টাইম পাওঁ মই কিতাপখন লৈ পেলাই নিশ্চয় যাম বাৰু অঁ ঠিক আছে হ'ব দিয়ক অকলে যাবলৈ তাৰমানে মোৰ অলপ অসুখ হৈ আছে গাটো বেয়া গা বেয়া দেখি মই সেই কলেজ যাব পৰা নাই আকৌ মই কিতাপখনো নিবলৈ পোৱা নাই আকৌ পঢ়িও শেষ হোৱা নাই যে কাইলৈ মই যদি টাইম পাওঁ গাটো যদি ভাল হয় তেতিয়া মই নিশ্চয় যাম বাৰু মই হেৰি যাব চেষ্টা কৰিম বাৰু অঁ অঁ এতিয়াতো দিব নাপালেতো ফাইন ভৰিবই লাগিব নহ্ তাকে মই কাইলৈ লৈ যাম বাৰু অঁ মই কাইলৈ যদি টাইম পাওঁ যাম বাৰু অঁ ঠিক আছে হ'ব অঁ